দহ নৱেম্বৰ উনৈছশ আশী বাৰ নৱ্ অক্টোবৰ দুহেজাৰ এক পোন্ধৰ জানুৱাৰী দুহেজাৰ বাৰ বিছ জুন দুহেজাৰ বাইছ পাঁচ ফেব্ৰুৱাৰী দুহেজাৰ চৌব্বিছ